চহৰ অঞ্চলত য'তে ত'তে প্লাষ্টিকৰ সামগ্ৰী মানে নাপাবৰ সমস্যাবোৰ দূৰ কৰিবৰ কাৰণে ৰাস্তাৰ দাঁতিয়ে দাঁতিয়ে চৰকাৰেই হওক বা মিউনিচিপালিটি বৰ্ডেই হওক এটা ডাষ্টবিন ব্যৱহাৰ থাকিব লাগে আৰু অলপ ঘনাই ঘনাই মানে ডাষ্টবিন থাকিব লাগে যিবিলাক মানে আৰু মানুহ যিহেতু সেইফালে আহা যোৱা কৰোঁতে সেই ডাষ্টবিনত পেলাব লাগে মানুহবোৰে য'তে ত'তে ৰাস্তাই পদূলিয়ে নিজেই জানিব লাগে পেলাব নালাগে তেতিয়া সেই সমস্যাবিলাক সাধাৰণতে দূৰেই হৈ যায় গতিকে সেইখিনি মানুহে নিজেই সাৱধানতা হ'ব লাগে যোনেই নহওক এই কিবা এটা খালেই যে দলিয়াই পেলাই দিব লাগিব বাটতে সেইটোতো কথা নহয় গতিকে যিহেতু ডাষ্টবিন থাকিবই ডাষ্টবিনত পেলাই থ'ব লাগে নহ'লে এটা গাড়ীৰ ভিতৰতটো গ'লে আপোনাৰ গাড়ীৰ ভিতৰতে খাব লাগে পলিথিনতে ভৰাব লাগে আহি যদি ৰাস্তাৰ দাঁতিত ৰখাবলৈও সুবিধা নাথাকে তেতিয়াহ'লে ঘৰতে আহি থৈ মানে ডাষ্টবিনত থ'বহি লাগে কিন্তু ৰাস্তাত পেলাব নালাগে গতিকে সেই সমস্যাবোৰ দূৰ কৰিবৰ কাৰণে আমি নিজেও সজাগ হ'ব লাগিব সকলোবিলাকে সজাগ হ'ব লাগিব চৰকাৰো সজাগ হ'ব লাগিব মিউনিচিপালিটি বৰ্ডো সজাগ হ'বগৈ লাগিব গতিকে সকলোবিলাক সজাগ হ'লে এইবিলাক ব্যৱস্থা আৰু নিজে নিজে সমস্যাবিলাক দূৰ হ'ব তাৰপৰা এই অবোধ জীৱবোৰ বিজ্ঞানৰ অভিশাপৰ বলীতো হৈছেই কাৰণ ৰাস্তাৰ দাঁতিত কোনো গছ গছনিৰ ব্যৱস্থা নাই গৰু ছাগলীবোৰ ৰ'দত ৰওঁ বুলিলেও ৰ'ব নোৱাৰে গাড়ী মটৰ ইমানেই বেছি হৈ গৈছে যে গৰু এজনীও পাৰ হৈ যাবলৈ বা ছাগলী এজনীও পাৰ হৈ যাবলৈও এতিয়া নোৱাৰে মানুহৰ গাড়ীৰ প্ৰতাপত তাৰপৰা গাড়ীবিলাকো ইমান ইস্পিডত চলায় আৰু বহুতখিনি মানে মানে বিজ্ঞানৰ যিহেতু আগবাঢ়িছে মানুহখিনি তথাপিতো মানে সেইকাৰণেইতো জীৱবিলাকো অকণমান অসুবিধাই হৈ গৈছে এই সেইকাৰণে বহুত প্ৰব দিগদাৰে হৈছে গছ গছনি নাই ৰাস্তা পদূলি ভাঙি চিঙি মুঠতে অৱস্থাই নাই গতিকে এইবোৰ অভিশাপৰ বলী হৈছে বুলি মই ভাবোঁৱেই সেই মানুহখিনি নিজেও সাৱধান লৈ অলপ মানে গাড়ী মটৰ চলাব লাগিব গছ চছ দাঁতিয়ে দাঁতিয়ে ৰুব লাগিব তেতিয়া এনেও লাহে লাহে চববিলাক ঠিক হৈ যাব